সংবাদ মাধ্যম বুলি ক'লে বাতৰিকাকত ৰেডিঅ' টিভি চেনেল এইবোৰৰ লগতে আলোচনী অনলাইন প্লেটফৰ্ম যেনেকৈ ফে'চবুক ইউটিউবতো আজিকালি বাতৰি প্ৰচাৰ কৰে ফে'চবুকত পেজ খুলি বহুতে তাত বাতৰি প্ৰচাৰ কৰে আৰু লগতে হোৱাটছএপতো আজিকালি পেজ খুলি বাতৰি প্ৰচাৰ কৰে সংবাদ মাধ্যম হৈছে এনে এক মাধ্যম যিয়ে সমাজৰ বিভিন্ন ঘটনা তথ্যসমূহ সাধাৰণ মানুহৰ ওচৰলৈ দাঙি ধৰে ইয়াক গণমাধ্যম বুলিও কোৱা হয় ই এক আমাৰ বাবে গুৰুত্বপূৰ্ণ মাধ্যম কিন্তু কিছুমান লোকে ফে'চবুকত পেজ খুলি তাত এনেকুৱা ধৰণৰ শিৰোনাম নাইবা হুলস্থুলীয়া পৰিৱেশেৰে বাতৰিটো প্ৰচাৰ কৰে বা শিৰোনামটো এনেকৈ ব্যৱহাৰ কৰে যাৰ কাৰণে মানুহে আগ্ৰহী আগ্ৰহী হয় চাবৰ কাৰণে আৰু কিছুমান এনেকুৱা ডাঙৰ ডাঙৰ বাতৰিও আছে তেওঁলোকে কিন্তু সেইবোৰ এ আওকাণ নকৰে বৰ এটা কিন্তু যোনবোৰ ইমান ডাঙৰ বাতৰিও নহয় সৰু বাতৰি হয় সেইবোৰ একদম হুলস্থুলীয়া পৰিৱেশ কৰি সিহঁতে বাতৰিটো তেনেকৈ শিৰোনামটো তেনেকৈ ব্যৱহাৰ কৰে বা বাতৰিটোও তেনেকেই কৰে তো এইবোৰ কিছুমান বেয়া লাগে আৰু বাকী আমাৰ সংবাদ মাধ্যম হিচাপে অকল লিখিত বুলিয়েই নহয় আমাৰ আজিকালি অনলাইন বহুতো অনলাইন যোগেদিও আজিকালি মানে বাতৰি প্ৰচাৰ কৰা হয় এনেধৰণে হৈছে আৰু সংবাদ মাধ্যম